মোৰ বহু দিনৰ পৰা চুলিখিনি আঁচুৰিলেই দেখোঁ চুলিখিনি বহুত সৰিছে আৰু লগতে এডাল দুডাল পকা চুলিও আহিছে মই ভাবিলোঁ এতিয়া কি কৰোঁ চুলি সৰা দেখোন বন্ধই নহয় মই এদিন গৈ পেলাই ডক্টৰকে দেখালোঁগে ডক্টৰজনে মোক এটা নীহাৰিকা বুলি তেল দিলে আৰু সেই তেলটো সনাৰ পাছত মই এসপ্তাহমান যোৱাৰ পাছতে লাহে লাহে গম পালোঁ দেখোন মোৰ চুলিখিনি সৰিবলৈ এৰিছে তাৰপাছতে মোৰ এডাল দুডাল চুলি পকিবলৈ আৰম্ভ কৰিছিল তাৰ পৰা দেখিছোঁ পকাটোও অকণমান পকিবলৈও এৰিলে মই এই তেলটো সানি বহুত উপকৃত হ'লোঁ আৰু কোনোবাই যদি বিচাৰে তেতিয়া মই ক'ম যে এই নীহাৰিকা তেলটোকে তেওঁলোকে ব্যৱহাৰ কৰিব পাৰিব